গ্ৰাম্য অঞ্চল আৰু নগৰীয়া অঞ্চলৰ খেলৰ পাৰ্থক্য হৈছে গ্ৰাম্য অঞ্চলত নীতি নিয়ম আৰু খেলৰ যিখিনি নীতি নিয়ম থাকিব লগা আছে সেই গোটেইখিনি নিয়মবিলাক আছে আৰু বেছিভাগ সুবিধাসমূহ নাই আৰু নগৰীয়া খেলসমূহত যেনে নগৰ চহৰত সেই সেইবিলাকৰ খেলসমূহত খেলৰ নীতি নিয়ম যিকেইটা হ'ব লাগে সেই সকলোখিনি আছে